মই ফুৰিব যোৱা ঠাইখন আৰু মই ভালপাওঁ ঠাণ্ডা দিনত ঠাণ্ডা দিনত যাই কিনে বেছি বেছি ভালপাওঁ ওচৰতে মাৰ ঘৰৰ ওচৰতে লখিমপুৰ বুলি কোৱা এখন ঠাই আছে তাতে মানে পুখুৰী আছে পুখুৰীত ডাঙৰ পুখুৰী আছে তাতে পুখুৰী তাতে ধুনীয়া বিভিন্ন ধৰণৰ গছ আছে গছৰ তাৰ পাছত বগৰী তাৰ পাছত দূৰৰপৰা যোৱা মানে জিৰণি কোঠা টাইপৰ মানে বহা পখুৰীৰৰ চাইডতে এনেকৈ পানীত মানে বহা ঠাই বনাই যাতে এনেকৈ পানী লাৰিকিনে বৈ থাকিব পাৰি আৰু সেইখন ঠাই বেছিয়ে মোৰ প্ৰিয় মই যেতিয়া মাৰ ঘৰলৈ যাওঁ ঠাণ্ডা দিনত তেতিয়া মই সেইখন ঠাইলৈ যাওঁৱেই প্ৰায়ভাগ মই যাওঁৱেই আৰু তাতে ডাঙৰ ডাঙৰ মাছ দেখি দেখিবলৈ পোৱা যায় ডাঙৰ ডাঙৰ মাছ দেখিবলৈ পোৱা যায় আৰু তাতে মাঘৰ বিহুত তেতিয়া মাঘৰ বিহুত মানে ৰাজহুৱা পুখুৰী হয় তাতে মাঘৰ বিহুত উৰুকাৰ দিনাখন তাতে জাল মৰা হয় আৰু জাল মাৰি কিনে তাতে বিভিন্ন ধৰণৰ ভকুৱা শিলভাৰ আপোনালোকৰ চিতল মানে যাক যেনেকৈ মাছ বিচাৰে তেনেকৈ মাছ পোৱা যায় কম মূল্যত আৰু আৰু যিখিনি ৰাজহুৱা মানে খেল থাকে ৰাজহুৱা দুখন তিনিখন গাঁও তাতে লগ হৈ আছে সেই তিনিখন গাঁৱত তিনিখন গাঁৱত সকলোকে দুই কেজিকৈ মাছ দিয়া হয় মানে বহুত ঠাণ্ডা হয় পৰিৱেশটো বহুত বেছি ভাল লাগে মই যায় প্ৰায় মই যেতিয়া যাওঁ সেই ঠাইকণত মই এবাৰ হ'লেও মই যাওঁৱেই আৰু পুখুৰীটো বহুত বেছি বহল আৰু দীঘল লখিমপুৰ পুখুৰী হওক কলা গাঁৱৰ ওচৰ হয় আৰু তাতে যেতিয়া ডিচেম্বৰ মাহত আৰু জানুৱাৰী মাহত তাতে পিকনিক প্লেচো আছে তাতে পিকনিক খাব পাৰে পুখুৰীৰ পানী বহুত ভাল পানী বুলি কোৱা যায় আগৰ আগৰ দিনৰ মানুহবিলাকে সেইটো পুখুৰীৰ পানীয়ে খাইছিল আৰু আজিৰ দিনৰ আজিকালি দিনত চবৰে ঘৰত ফিল্টাৰ থকাৰ কাৰণে সেইটো পুখুৰী মানে পানী নাখায় আৰু দূৰৰপৰা মানুহবিলাক গ'লে সেই পুখুৰীটোত মানে হাতেদিও লৈ কিনে হ'লে অলপ পানী খায় আৰু সেইটো পুখুৰীত নামি কিনে গা ধোৱা নাযায় এইটোৰ কাৰণে যে কি এইটো পুখুৰীটো মানে বহুত মানে মানুহবিলাকে মানে গাঁৱৰ মানুহবিলাকে গাঁৱলীয়া পৰিৱেশ হয় আৰু তাতে মানে পিকনিক যেতিয়া খাবলৈ যায় পানীৰ সুবিধাটো পোৱা যায় পানীটো ওচৰতে পোৱা যায় কাৰণে মানে বহুত বেছি সুবিধা হয় তেনেকৈ আৰু লখিমপুৰ পুখুৰী বুলি ক'লে বিভিন্ন ধৰণৰ জেগাৰপৰা মানুহবিলাক তাতে পিকনিক খাব আহে আৰু বহুতেই বেছি ভাল লগা পৰিৱেশ চাৰিওফালে পথাৰ পথাৰেৰে ভৰি থকা পথৰ চাৰিওফালে পথৰ মাজত মানে লখিমপুৰ পুখুৰীটো হয় আৰু আৰু তাতে এখন হাই ছেকেণ্ডোৰী স্কুল এখন আছে স্কুলখনত তাতে আমি মই পঢ়া ছাত্ৰী হয় তাতে থিয়েটাৰ হয় দেউল হয় ব'হাগ মাহত দেউলো হয় তাতে বহুত বেছি ভাল লগা এখন গাঁৱৰ পৰিৱেশ আৰু তাতে যেতিয়া দেউল পতা হয় তাতে পূজা কালী পূজাও কৰা হয় বুলি ক'লে বহুত বেছি ভাল লগা এখন